অ' মোৰ বন্ধাকবি দুটামান বিক্ৰী কৰিবলগীয়া আছিলে এতিয়া বজাৰত কবিৰ দাম কেনে চলি আছে বাৰু জানে নেকি

হয় মই ক'ত বিক্ৰী কৰিলে ভাল হ'ব বাৰু

হয় বেপাৰীয়ে দামটো বেছি দিবনে নে এনেই হেৰিত দিলে বেছি ভাল হ'ব হ'লচেলত হয় হয় অ' অ' হয় হয় হ'ব দিয়ক